চেকনিৰ আগতহে বিদ্যা বোলা কথাষাৰ আপুনি সমৰ্থন কৰেনে এইটো হৈছে মোৰ দ্বিতীয় প্ৰশ্ন আৰু যদি কৰে কিয় কৰে আৰু যদি নকৰে কিয় নকৰে এতিয়া মই এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ যাওঁতে বহুখিনি কথা চিন্তা কৰিবলগীয়া হৈছে কাৰণ আজিকালি আমাৰ বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলক খুব সৌজন্যমূলক ব্যৱহাৰ আৰু তেওঁলোকক খুব মানে মৰমসুলভ দৃষ্টিৰে তেওঁলোকক বিদ্যা দিবলৈ কোৱা হৈছে কিন্তু আমাৰ দিনত আকৌ সেইটো নাছিলে আমাৰ যেতিয়া এতিয়া ষাঠিবছৰ ওচৰাওচৰি হ'বলৈ হৈছেহি গতিকে আমাৰ সময়ত সেইখিনি আমি প্ৰায় এনেকুৱা আছিলে আমাৰ চেকনিৰ আগতেই বিদ্যা আছিলে সেইসময়ত কিন্তু এতিয়া যিহেতু সময় পৰিৱৰ্তন হৈছে ল'ৰা ছোৱালীৰ মানসিক বিকাশো সেইধৰণেই হৈছে আৰু তেওঁলোকৰ পৰিৱেশৰ ওপৰতো কথা আছে গতিকে তেওঁলোকৰ আজিকালি বহু ল'ৰা ছোৱালী কি হয় তেওঁলোক খুব চেণ্টিমেণ্টেল হয় গতিকে এই সকলোবিলাক চাই হয়টো চৰকাৰে এতিয়া চেকনিৰ আগত বিদ্যা বোলা কথাষাৰ লাহে লাহে নাইকিয়া কৰিবলৈ চেষ্টা কৰিছে বা নাইকিয়া কৰিছে গতিকে মই ভাবোঁ চেকনিৰ আগত বিদ্যা নোহোৱাকৈও আমি নোহোৱাকৈও আমি বিদ্যা দিব পাৰিম এই সময়ত বৰ্তমানৰ সময়ত যিহেতু তেওঁলোকক তেনেকৈ ব্যৱহাৰ কৰিলে কিছুমানৰ চেণ্টিমেণ্টত লাগে আৰু তেওঁলোকে হয়টো বেয়া কিবা চিন্তা কৰিবও পাৰে গতিকে মই ভাবোঁ তেওঁলোকক বন্ধুসুলভ আচৰণ সৌজন্যতাবোধেৰে তেওঁলোকক শিক্ষাদান কৰিলে তেওঁলোক তেওঁলোকৰ বেছি ভাল হ'ব কিন্তু কেতিয়াবা দেখা যায় যে বহু ক্ষেত্ৰত বহু বেছি সংখ্যক ছাত্ৰ ছাত্ৰীৰ কথা মই নকওঁ কিছু কিছু সংখ্যক ছাত্ৰ ছাত্ৰী আছে সীমা চেৰাই যায় সেইসময়ত তেওঁলোকক অকণমান ভয় খুৱাব পাৰি চেকনিৰে কিন্তু মই এইটো কোৱা নাই যে তেওঁলোকক একেবাৰে খুব বেয়াকৈ মাৰ ধৰ কৰি শিকাব লাগে বা তেওঁলোকক শাসন কৰিব লাগে সেইটো মই কোৱা নাই মই কৈছোঁ যে তেওঁলোকক অকণমান ভয় খুৱাকৈ চেকনিৰে শিক্ষা দিলেও তেওঁলোক অকণমান হয়তো অনুশাসন মানিব বা বিদ্যাৰ প্ৰতি অকণমান ধাউতি বাঢ়িব কিন্তু বিশেষ বিশেষভাৱে পৰাপক্ষত চেকনিডাল নোলোৱাটোৱে ভাল কাৰণ আজিকালি ছা বিশেষকৈ ল'ৰা ছোৱালীবিলাক ছাত্ৰ ছাত্ৰীবিলাক খুব তেওঁলোকৰ দেখা গৈছে যে মানসিকভাৱে তেওঁলোক খুব চেণ্টিমেণ্টেল হয় গতিকে মই কওঁ যে চেকনিডাল চেকনিৰ আগত বিদ্যা বোলা ক বিদ্যা বোলা কথাষাৰ বৰ্তমান ইমান প্ৰযোজ্য নহয় বুলি মই ভাবোঁ